আমাৰ ওচৰত দুই ধৰণৰ ধৰ্মৰ লোক আছে এক হৈছে হিন্দু ধৰ্ম আৰু দুই নম্বৰ হৈছে ইছলাম ধৰ্ম হিন্দু ধৰ্ম হৈছে নামঘৰত গৈ ঈশ্বৰক উপাসনা কৰে সন্ধিয়া আৰু ৰাতিপুৱা নামঘৰত গৈ চাকি জ্বলায় আৰু কীৰ্তন ভাগৱত শাস্ত্র

আৰু মুছলিম ধৰ্ম লোকে মছজিদলৈ যায় মছজিদত গৈ আল্লাক উপাসানা কৰে তেওঁলোকে কোৰাণ আৰু নামাজ পঢ়ে এনেদৰেই ভিন্ন ধৰ্মৰ লোকসকলে নিজৰ নিজৰ ধৰ্মটো পালন কৰে